হেল্ল' মই হেৰিৰ পৰা কৈ আছোঁ তেজপুৰৰ পৰাই কৈ আছোঁ এইটো শুৱালকুচি চিল্ক হাউছ হয়নে অঁ আপোনালোকৰ দোকান কেইমান মান বজাত খোলে বাৰু হয় হয় মই মেখেলচ হয় মই মেখেলা চাদৰ ল'বলগীয়া আছিলে আমাৰ মানে বিয়া আহি আছে ঘৰত মই মেখেলা চাদৰ লাগিছিলে কেইযোৰ বহুত কেইযোৰ মান লাগিছিলে আপোনালোকৰ তাত পামনে মেখেলা চাদৰ অঁ কেনেকুৱা কি আছে বাৰু কওকচোন কি কি আছে হয় হয় হয় হয় হয় হয় হয় হয়

অঁ অলপমান আপোনালোকে কমাই ধৰিব পাৰিবনে ধৰক মই বহুত কেইযোৰ ল'মতো

হয় আচ্ছা আপোনাৰ চিলনি তিলনি বাকী হয় হয় হয় মইতো ইমান তেনেকুৱা এইবোৰ নাজানিম মই মানুহ লৈ যাম বাৰু তেওঁলোকে চাব ভালকৈ লৈ যাম তেওঁলোকে চাব আৰু আপোনালোকে এনেই বন্ধ কেইটাত কৰে মই সন্ধিয়া মানে যাম বুলি ভাবিছিলোঁ কেইটামানলৈ থাকে আপোনালোক হয় হয় হয় ঠিক আছে মই যাম বাৰু তেন্তে হয় হয় হয় ঠিক আছে হয় আজিয়ে যাম হয় ঠিক আছে ঠিক আছে

হয় ঠিক আছে ঠিক আছে